অঁ হয় কোনে কৈছে বাৰু অঁ ক'ৰ পৰা কৈছে আপুনি অঁ হয় কওকচোন কেলৈ সুধিলে হয় নেকি অঁ আপুনি অঁ বাতৰি চাতৰিবিলাক নাচায় নেকি বাৰু টিভিত দেখোন কৈয়ে থাকে যাদৱ পায়েঙৰ বিষয়ে হয় নেকি ময়ো বৰ ভালকৈ নেজানো বাৰু জনাটো তথাপিতো তেওঁ এজন অৰণ্য মানৱ বুলি গম পাওঁ আৰু অঁ প্ৰকৃতিপ্ৰেমী মানে তেওঁ জীৱ জন্তু গছ গছনি এইবিলাক ভাল পায় তেওঁ সেইবিলাক ৰুৱে নিজে নিজৰ ল'ৰা ছোৱালীক ডাঙৰ কৰা নিচিনা তেওঁ মানে সেই গছ গছনিবিলাক ৰুই মেলি ডাঙৰ দীঘ ডাঙৰ কৰে আৰু প্ৰকৃতিপ্ৰেমী বুলি জানো আৰু তাৰপিছত এই তেওঁ এতিয়া যথেষ্টখিনি এই বিষয়ত নাম অৰ্জন কৰিছে দেখোন সেইটো কাৰণে নামটো প্ৰায় ওলাই থাকে আৰু বাতৰিয়ে চাতৰিয়ে এতিয়া তেওঁ সেইটো কাৰণে তেওঁ এতিয়া এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় পুৰস্কাৰো পাইছে বিভিন্ন দেশ বিদেশলৈ তেওঁক নিমত্ৰণো কৰে গছ গছনি ৰুবৰ কাৰণে এই বিষয়ত ল'ৰা ছোৱালীক শিক্ষা দিবৰ কাৰণে বিভিন্ন ঠাই দেশলৈ তেওঁক নিমন্ত্ৰন কৰে আমেৰিকা চামেৰিকা জাপান ৰাছিয়া এইবিলাকলৈও লৈ যায় তেখেতক সেইকাৰণে অৰণ্য মানৱ বুলিয়েই জানে বৰ বিশেষ ময়ো নাজানো বাৰু কিন্তু তেওঁ এজন অসমৰে ব্যক্তি হয় অসমৰে হয় অঁ অঁ অঁ অঁ পঢ়িবচোন চাব কেতিয়াবা কেতিয়াবা বাতৰিয়ে চাতৰিয়ে এইবিলাক দি থাকে হয় ঠিক আছে অঁ